বাগিচাৰ কামৰ বাবে আমি কেইবাটাও সঁজুলি ব্যৱহাৰ কৰোঁ যিহেতুকে মোৰ বাগিচাখন ইমানো ডাঙৰ নহয় সৰুৱে হয় প্ৰথমতে মাটিখিনি আমি চহাই ল'ব লাগিব এই চহাবৰ কাৰণে মই এখন সৰু কোৰ ব্যৱহাৰ কৰোঁ আৰু মোৰ কিছুমান টাবো আছে আৰু সেই টাবসমূহতো মই কোৰৰ সহায়তেই মাটিবোৰ তাত ভৰাই লওঁ আৰু গোবৰ দিওঁ সেই সাৰ আৰু গোবৰ এই সকলোখিনি মিলাই প্ৰথমতে কোৰৰ সহায়ত মাটিখিনি চহাই লোৱা হয় তাৰপিছত ধুনীয়াকৈ পুলিবোৰ ৰোৱা হয় আৰু পুলি ৰুবৰ কাৰণে মই খণ্টি ব্যৱহাৰ কৰোঁ খণ্টিৰ সহায়ত কি হয় সৰু সৰুকৈ গাঁত খানি লোৱা হয় আৰু পুলিটো ৰোৱাৰ পিছত এই মাটিৰ পৰা আকৌ চপাই দিয়া হয় কিছুমান সৰু গছত গছৰ পুলি ৰুওঁ নহ'লে কিছুমান ফুলৰ পুলি ৰোৱা হয় আৰু টাববোৰত বিশেষকৈ ফুলৰ পুলি লগোৱা হয় আৰু সেই পুলিসমূহত পানীও যিহেতুকে দিব দিবলগীয়া হয় পানী দিবৰ কাৰণে সাধাৰণতে মই টেপৰ টেপৰ পানী ইউজ কৰোঁ ডাঙৰ যিবোৰ পুলি আছে সেইবোৰত দিবৰ কাৰণে পাইপৰ সহায়ত তাৰ ফুলৰ বা এই পুলিবোৰৰ গুৰিত পানী দিয়া হয় আৰু যিবোৰ টাবত আছে ফুল পুলি সেইবোৰত মই মগ বাল্টি ব্যৱহাৰ কৰোঁ বিশেষকৈ বাল্টিত পানী লওঁ আৰু তাৰ সৈতে মগেৰে সহায়েৰে সেই সকলোবোৰ ফুলত আমি পানী দিওঁ আৰু যিহেতুকে পোক পৰুৱাও বহুত কিছুমান থাকে কেতিয়াবা ফুল গছবোৰত পোক পৰুৱা ধৰা যায় তাৰ কাৰণে কি স্প্ৰে' ব্যৱহাৰ কৰা হয় দৰৱৰ স্প্ৰে' ব্যৱহাৰ কৰোঁ এইধৰণেই মই মোৰ বাগিচাখন ফুলৰ সৰু বাগিচাখনত এইকেইটা বস্তুৱেই সঁজুলিয়েই ব্যৱহাৰ কৰোঁ